বৰ্তমান সময়ত যুৱপ্ৰজন্মই খেতি কৰিবলৈ লাজ কৰে তেওঁলোকেতো খেতি বাতি কৰিও বহুত স্বাৱলম্বী হ'ব পাৰে কাৰণ আজিকালি এগ্ৰিকালছাৰৰ ফালৰ পৰা টেক্টৰ বা ধান দোৱা ৰোৱা আজিকালি অনেক মানে সা সৰঞ্জাম মানে যোগান ধৰিছে আৰু সেয়ে চাকৰিৰ লগত মানে লাগি নাথাকি খেতি কৰিও বহুত মানে স্বাৱলম্বী হ'ব পাৰে আজিকালি ল'ৰা ছোৱালীয়ে কিনো আৰু খেতি কৰিবলৈ লাজ কৰে তেওঁলোকে মানে এইটো ভাবে আৰু যে পঢ়া শুনাটো শিক্ষাটো মানে নাই বুলি ভাবিব খেতি কৰিলে সেইটো কাৰণে মানে তেওঁলোকে চাকৰি লগতহে লাগি থাকিবলৈ বিচাৰে খেতি কৰিবলৈ বেয়া পায় কিন্তু খেতি কৰিলে যে তাতকৈ অধিক উৎপাদন হয় তেওঁলোকে সেইটো নাজানে আজিকালি কিনো ক'লে মানে কোনো দকাৰ নাই গোট গঠন হৈছে আজিকালি অসমত আত্ম সহায়ক গোট পাঁচজনে হওক বা দহজনেই হওক এনেকৈ গোট গঠন কৰি গোট খাই টেক্টৰ মানে টেক্টৰ হেৰিয়াত লোন ল'ব পাৰে এনেকৈ লৈয়ো খেতি কৰিব পাৰে বহুত সুবিধা আছে অসমত ভূমিও আছে আৰু জলবায়ুও ভাল সেইটো কাৰণে মানে খেতি কৰিও বহুত উন্নতি সাধন কৰিব পাৰে আৰু খাদ্য অবিহনেতো আমি জীয়াই থাকিব নোৱাৰোৱেই বিশেষকৈ খেতি যদি কোনেও নকৰেই সকলোৱে যদি চাকৰিয়েই কৰে আৰু কেনেকৈ কৃষি কৰ্ম উৎপাদন হ'ব সেইটো কাৰণে মই ভাবো আৰু খেতি বাতিও কৰিব লাগে নতুন যুৱ প্ৰজন্মই খেতিটো আগবাঢ়িব লাগে আৰু কষ্টও হয় বাৰু খেতিত কষ্ট হ'লেও আজিকালি বহুত উন্নত উন্নতি সাধন হ'ল আৰু আজিকালি